কৃষকসকলে তেওঁলোকৰ জন্তুৰ মলসমূহ বিশেষকৈ গৰু ছাগলীৰ এই মলসমূহ তেওঁলোকে অপচয় নকৰে তেওঁলোকে অপচয় নকৰি সেইবিলাক তেওঁলোকে খেতি পথাৰত বা তেওঁলোকে বিভিন্ন যি যি ধৰ শাক পাচলি খেতিয়ে হওক সেইবিলাকত তেওঁলোকে সাৰ হিচাপে ব্যৱহাৰ কৰে তাৰপৰা কিছুমান লোকে পচন সাৰ কেঁচু সাৰ আদি ইয়াক বনায় এইবিলাকক মানে খেতি পথাৰত শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে ব্যৱহাৰ কৰে